মই প্ৰথমবাৰৰ বাবে গো গোঠা বস্তুটো আছিলে ঊলৰ চুৱেটাৰ ঊলৰ চুৱেটাৰটো মোৰ মায়ে শিকাইছিলে সেইটো যেতিয়া শিকিছিলোঁ মই ক্লাছ এইটমানত পঢ়োঁ যেতিয়া মই শিকিছিলোঁ বৰ এক্সাইটেড হৈ আছিলোঁ যে কেতিয়া কমপ্লিট কৰিব পাৰিম চুৱেটাৰটো গুঠি আৰু মোৰ ফেভৰেট কালাৰ মানে তেনেকৈ পিংক য়েল'ত বনাইছিলোঁ চুৱেটাৰটো বনাই মানে মই যে কেতিয়া কমপ্লিট কৰিব পাৰিম তাকেই মই ভাবি আছিলোঁ আৰু কিমান ডাঙৰ হ'ব কেনেকে হ'ব আৰু চুৱেটাৰটো মোৰ মায়ে বহুত হেল্প কৰিছিলে মোক গোঠাত যিহেতু মই নতুন নাছিলোঁ জনা নাছিলোঁ বহুতবাৰ ভুলো কৰিছিলোঁ গোঠাত হ'লেও মাৰ সহায়ত মানে সেইটো মই সম্পূৰ্ণ কৰিছিলোঁ আৰু সম্পূৰ্ণ কৰিছিলোঁ হয় কিন্তু অকণমান সৰু হৈ গ'ল চুৱেটাৰটো সেইবাবে মোৰ ডল এটা আছিলে ডলটোক পিন্ধাব পৰাকৈ মই বনাইছিলোঁ যেনে তেনে কমপ্লিট কৰিছিলোঁ আৰু যেনে তেনে মানে ফাৰ্ষ্ট চুৱেটাৰ বুলি কিনে মই ইমানেই এক্সাইটেড আছিলোঁ যে মইটো এইটো সবকে দেখুৱাই ফুৰিছিলোঁ কেনেকৈ আৰু কৰিব পাৰোঁ মানে আৰু কিমান ধুনীয়াকৈ কৰিব পাৰিম ডিজাইন কেনেকৈ দিম কালাৰ কি কি দিম আৰু ইটো হোৱাৰ পিছত আৰু এটা গুঠিম চুৱেটাৰটো হ'লে আৰু কি শিকিম তেনেকৈ বৰ এক্সাইটেড হৈ আছিলোঁ পিছত অৱশেষত মই চুৱেটাৰটো কমপ্লিট কৰিলোঁ কৰাৰ পিছত ডলটোকো পিন্ধালোঁ পিন্ধাই কিনে দেখালোঁ সবকে দেখালোঁ মানে যে কেনেকুৱা হৈছে চোৱা মই ফাৰ্ষ্ট টাইম শিকিছোঁ লগৰবোৰকো দেখাইছোঁ ওচৰৰ ফ্ৰেণ্ডবিলাককো মাতি মাতি দেখুৱাইছোঁ যে মই চুৱেটাৰ গুঠিছোঁ চা চোৱা কেনেকুৱা হৈছে যিহেতু মায়ে বেছিভাগ সহায় কৰিছিলে হয় ষ্টাৰ্টিঙৰ পৰা গোটেইখিনি বেছিভাগ মায়ে সহায় কৰিছিলে কিন্তু মই গুঠিছিলোঁ মানে মায়ে দেখুৱাই দিছিলে মই গুঠিছিলোঁ যে মই শিকিম মই কৰিম মা গুঠিব ল'লেও মই নিজে মাৰ পৰা লৈ লওঁ দিয়া দিয়া মই কৰিম মই কেনেকৈ কৰিব কেনেকৈ কৰো চোৱা তুমি মই পাৰিছোঁ এনেকৈ মাৰ হাতৰ পৰা বস্তুটো কাঢ়িলৈ নিজেই কৰি চাইছোঁ যে হৈছেনে হোৱা নাই মায়ে হোৱা বুলি কয় যেতিয়া হোৱা বুলি কৈছে যে সম্পূৰ্ণ হ'ল তেতিয়া মোৰ মানে বৰ ফূৰ্তি লাগিলে দেখি মানে যে অঁ ময়ো পাৰিছোঁ মাৰ নিচিনাকৈ সৰুতে দেখিছিলোঁ যে মায়ে বনায় মানে চুৱেটাৰ ওচৰৰ কাৰোবাক কাৰোবাক বনাই দিয়ে ত' সেইটো বস্তু যেতিয়া মই পাৰিছোঁ মোৰ বৰ ফূৰ্তি লাগিছিলে তেনেকৈ সম্পূৰ্ণ কৰিলোঁ প্ৰথম চুৱেটাৰ পিংক এণ্ড য়েল' কালাৰত আৰু যিহেতু মই ক্লাছ এইটত সৰুৱেই আছিলোঁ তেতিয়া আৰু মানে বেছিয়ে ভাল লাগিলে যে ৱাও মই চুৱেটাৰ বনাব পাৰ পাৰিলোঁ বুলি এতিয়াতো বনোৱা নহয় বাৰু কিন্তু মন যায়